হয় শৈশৱত আমাৰ বিদ্যালয়ত পঢ়ি থাকোঁতে পুথিভঁৰালত মই কিতাপ পঢ়িছিলোঁ তাৰ ভিতৰত আছিলে মৌচাক ৰংমন বুঢ়ী আইৰ সাধু এনেকুৱা ধৰণৰ মই কিতাপ পঢ়ি ভাল পাইছিলোঁ আৰু মোৰ এই কিতাপ পঢ়াৰ প্ৰতি মোৰ বহুত আগ্ৰহ আছিল সেইয়ে মই সপ্তাহটোত দুদিন হ'লেও মই পুথিভঁৰালৰপৰা এনেকুৱা ধৰণৰ কিতাপ পঢ়ি বলৈ আগবাঢ়ি গৈছিলোঁ